টিভি অথবা টেলিভিজন হৈছে সংবাদ মাধ্যমৰ অন্যতম জনপ্ৰিয় মাধ্যম মই ভাল পোৱা বহুত বস্তু মই টিভিত চাব পাৰোঁ টিভিত নিউজ চেনেলৰ পৰা বহুত বস্তু শিকিব পাৰোঁ মন বেয়া লাগি থাকিলে মই টিভিত গান শুনিব পাৰোঁ আৰু টিভিত দিয়া মুভিছ ছিৰিয়েলছ আৰু বহুতো চেনেলছত জেনেৰেল নলেজৰ কাৰণে সামাজিক জ্ঞানৰ কাৰণে মই বহুতো বস্তু শিকিব পাৰোঁ পাৰিছোঁ আৰু আজিৰ দিনত টিভি নোহোৱাকে জীৱনটো ভাবা এতিয়া কঠিন হৈ পৰিছে সমাজত সমাজত টিভি শিক্ষা আৰু টিভি এতিয়া সমাজত টিভি শিক্ষা আৰু বিদ্যাৰ এক গুৰুত্বপূৰ্ণ মাধ্যম হৈ উঠিছে টিভিৰ সহায়তে আমি বিভিন্ন দেশত একেটা সময়ত কি হৈ আছে গোটেই বস্তু গম পাব পাৰোঁ আমি এই ভাৰতত থাকিও ইউ এছ এ বা আমেৰিকাত কি হৈ আছে সেইটোৰ জ্ঞান অৰ্জন কৰিব পাৰোঁ টিভি থকাৰ কাৰণে আমি ধুনীয়াকৈ ধুনীয়াকৈ নিজৰ নিজৰ কালচাৰ অথবা ট্ৰেডিশ্যনছবোৰ বাহিৰৰ জা জেগাৰ ট্ৰেডিশ্যনছৰ লগত মেটচ্ছ কৰিব পাৰোঁ বা চাব পাৰোঁ যে সিহঁতৰ সিহঁতৰ কালচাৰটো কিমান ধুনীয়া বা কিমান আপগ্ৰেড হয় টিভি মাধ্যমত আমি আমি ভালো শিকিব পাৰোঁ অৰ্থাৎ আৰু আমি টিভিৰ টিভিৰ সহায়তে আমি ভাল বস্তুও জানিব পাৰোঁ আৰু কেতিয়াবা যদি টেপিৰ টিভিৰ বেছি ইউজ কৰা হয় টিভি বেছি চোৱা হয় তেতিয়া টিভিটো আমাৰ কাৰণে বেয়াও বেয়াও হ'ব পাৰে টিভি চোৱাটো আমাৰ কাৰণে বেয়াও হ'ব পাৰে টিভিৰ ভাল আৰু বেয়া দুটাই ইউজ আছ ছ' সেইটো আমাৰ ওপৰত যে আমি টিভিটোৰ নিজৰ ভালৰ কাৰণে চাই আছোঁ না বেয়াৰ কাৰণে চাই আছোঁ আমি টিভিৰ পৰা নিউজ নিউজৰ পৰা লৈ মুভিছ মুভিছ গান সবেই চাব পাৰোঁ টিভিত পঢ়িবও পাৰোঁ অজিকালি বহুতো চেনেলত বহুত পঢ়া শুনাৰ কথা আমি জানিব পাৰোঁ ছ' সেই ভাল ভাল কামৰ ভাল ভাল উপ উপ উপযোগৰ উপয় উপয়োগৰ কাৰণে যদি আমি টিভিটো চাওঁ তেতিয়াহ'লে আমাৰ কাৰণে বহুতে ভাল হ'ব সেইটো